আমাৰ পৰিয়ালত তেনে কোনো প্ৰতিবন্ধী ব্যক্তি নাই কিন্তু আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ দূৰ সম্পৰ্কীয় মানুহৰ মাজত তেনে প্ৰতিবন্ধী ব্যক্তিৰ লগত আমি কথা পাতিছোঁ চেষ্টা কৰিছোঁ তেওঁলোকৰ মনৰ কথাবিলাক জানিবৰ কাৰণে মোৰ সম্বন্ধীয় ভাগিন এটা আছে সি একেবাৰেই কথা ক'ব নোৱাৰে অস্থিৰ ল'ৰাটো কথা ক'বলৈ বহু চেষ্টা কৰে গতিকে খুব অসুবিধাৰো সৃষ্টি কৰে মাজে সময়ে কিন্তু কথা হ'ল আমি অসুবিধাটো দেখিলেই নহ'ব অকল কাৰণ তাকো সুবিধা দিব লাগিব যাতে দুই এটা কথা যদি সি মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ আকাৰ ইংগিতেও কয় তাক আমি মৰমৰে শুনিবলৈ চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিছোঁও কিন্তু ভাল কৰাটো বা ভাল কৰিব পৰাটো ইমান সহজ কথাও নহয় যিটো দেখিছোঁ গতিকে যিমানখিনিলৈকে পাৰি তাৰ সকলো ঠিক আছে কিন্তু মনটো অস্থিৰ লগতে মুখেৰে কথা ক'ব নোৱাৰে গতিকে তাৰ ভাষা অনুযায়ী তাৰ কথা অনুযায়ী আমি তাৰ লগত অলপ সময় দিব লাগিব আৰু আমি দিছোঁও গতিকে খুব ভাল পায় সেই দ্বিতীয়তে এনেকুৱা প্ৰতিবন্ধী লোক সমাজত বহুত আছে বিভিন্ন ধৰণৰ প্ৰতিবন্ধী লোক আছে কোনোবাই খোজকাঢ়িবও নোৱাৰে কোনোবাই কথা ক'ব নোৱাৰে কোনোবাই চকুৰে নেদেখে তেনেকুৱাধণৰ জন্মগত প্ৰতিবন্ধীও আছে আমাৰ সমাজত গতিকে এই মানুহখিনিক আমি যিকোনো প্ৰকাৰে সুবিধা দিবলৈ চেষ্টা কৰিব লাগে এজন অন্ধ মানুহ বা এজন খোজকাঢ়িব নোৱাৰা বুঢ়া মানুহ যেতিয়া ৰাস্তাইদি যোৱা দেখা পাওঁ তেতিয়াহলে তেনে মানুহক নিজেই গৈ আগবাঢ়ি সহায় কৰিব লাগিব বাছ গাড়ী বা যিকোনো বিপদৰ সময়ত তেওঁলোকক হাতত ধৰি আমি তেওঁলোকৰ গন্তব্যস্থল পোৱালৈকে আমি যিখিনি ইমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰি বাছতে উঠাই দি বা ৰিক্সাতে উঠাই দি বা যি ধৰণেৰে তেওঁ অৱস্থাটো চকুৰে নেদেখা হ'লে হাতত ধৰি তেওঁক নি গন্তব্য স্থানত পোৱাই দিয়াতো আমাৰ কৰ্তব্য বুলি ভাবোঁ আৰু আমি কৰিছোঁ তেওঁলোক কাৰণে